আমাৰ আমি প্ৰায়ভাগ আমি অসমৰ মানুহবিলাকৰ প্ৰিয় ভাষাই হৈছে আমাৰ অসমীয়া অসমীয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন ভাষা হৈছে হিন্দী হিন্দী ভাষাটো বহুতে মানে ক'বলৈ অলপ টানো পাই আৰু অলপ বহুতো ক'ব নাজানে অসমীয়া ভাষাটো এনেকুৱা হৈ পৰিছে মানে অসমৰ চব মানুহৰ অতি প্ৰিয় হৈ পৰিছে আৰু অসমীয়া ভাষাটো সকলোৱে ক'বও জানে আৰু জন্মৰ পৰাই অসমীয়া ভাষাটোৱেই কয়